মোৰ অঞ্চলত কিতাপ পঢ়া মানুহ আৰু আছে মোৰ ককাইদেউ আৰু মোৰ বন্ধুবৰ্গৰ লগতে মোৰ ভাতৃসমূহ কেইজনত আমি বন্ধুৱে কিতাপৰ বিষয়ে চৰ্চা কৰোঁ তেওঁলোকৰ লগত মই কিতাপৰ বিষয়ে বহুতো আলোচনা হয় আমাৰ মাজত কেনেধৰণৰ কিতাপ পঢ়িলে আমাৰ জীৱনটো সুচাৰুৰূপে আমি আগুৱাই যাব পাৰোঁ জীৱনত কেনেধৰণৰ কিতাপে আমাক সহায় কৰে বা কোনজন

যিকোনো এটা কথা বেয়াৰ দিশত নিনিয়ে আমি কেনেধৰণে ভালদৰে যিকোনো এটা সমস্যাৰ সমাধান কৰিব পাৰোঁ তেনে বহুতো কিতাপ আছে আমি যি যি ধৰণৰ কিতাপ পঢ়িলে আমি জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান কৰি বিচাৰি পোৱাত সহায় হয় আৰু আমাৰ জ্যেষ্ঠ ককাইদেউসকলে আমাক বহুতো নজনা কথা শিকাবলৈ যত্ন কৰে আৰু কিতাপৰ বিষয়ে আচলতে বহুতো অশেষ তেওঁলোকৰ

আমি বহু বহুতো কিতাপ পঢ়িছোঁ যিবোৰ কিতাপ আমি পঢ়ি জীৱনৰ প্ৰতিটোক সময়তে

প্ৰচেষ্টাত জীৱনটো সুন্দৰকৈ উদযাপন কৰিব পাৰোঁ বা বহুতো কিতাপৰ চৰিত্ৰ আমি নিজৰ লগতে খাপ খুৱাব পাৰোঁ

কিছুমান কাহিনীয়ে আমাক খুবেই অনুপ্ৰাণিত কৰে আমি জীৱনত আগবাঢ়ি যোৱাত বা আমি আমাৰ জীৱনত কেনেধৰণৰ কাম কৰিলে আমি সুন্দৰকৈ জীৱনটো উদযাপন কৰিব পাৰোঁ বহুতো কথা আমি তেনেধৰণৰ কিতাপত

বহুতো নজনা কথাও জানো কিতাপৰ দ্বাৰাই আমি বহুতো বন্ধুবৰ্গৰ সৃষ্টি কৰিব পাৰোঁ আমি যিহেতু উঠি অহা নৱপ্ৰজন্ম আমাৰ মাজত কিতাপৰ প্ৰচলনটো যিমানেই হওক বেছিকৈ

প্ৰতিদিনেই অভ্যাস কৰিবলৈ যত্ন কৰোঁ আৰু প্ৰতিদিনেই আমি নতুনত্ব কিতাপত বিচাৰি উলিয়াবলৈ সক্ষম হওঁ